অঁ হেল্ল' অঁ অঁ আপোনালোকৰ দোকানত বাৰু হেৰি এইবিলাক যে যিবিলাক আপোনালোকে টাববিলাকত যিবিলাক পাথৰ ডেকৰেশ্যনৰ কাৰণে দিয়ে সেইবিলাক অঁ কেনেকুৱা সেইবিলাক প্ৰাইজবিলাক কেনেকুৱা অঁ অঁ

আচ্চা অঁ অঁ আৰু পাথৰবিলাকৰ আপোনাৰ যিটো কিছুমান সৰু কিছুমান ডাঙৰ থাকে সেইটো প্ৰাইজটো তেনেকে সৰু ডাঙৰলৈ বেলেগকে দাম হয় নেকি আচ্ছা আচ্ছা আচ্ছা আচ্ছাচা হয় অঁ হয় হয় হয় অঁ

হয় হয় হয় আৰু ইনেই আৰু এই ষ্টনবিলাক টাবত দিয়া হয় এইটো দিয়াৰ পৰা কিবা বেনিফিট তাৰ উপকাৰিতা বা অপকাৰিতা কি আছে হেইটো দিয়াতো নাই নেকি কিবা অঁ কওকচোন

অঁ হয়

হয় হয় হয় অঁ অঁ আচ্ছা আচ্ছা অঁ ঠিক আছে ঠিক আছে বাৰু অঁ অকে অকে অঁ